এই আমাৰ আমাৰ প্ৰায় কেইজনমানক দেখা হয় কয়লাৰ পৰা কিমান লাভ হয় কয়লা কয়লা বিজনেছ লাভটো বেছি দেখা গৈছে এক টন যদি কয়লা অনা হয় আপোনাৰ এক টনৰ যদি ধৰক আপোনাৰ এঘাৰশ টকা লোৱা হয় তেতিয়া তেওঁলোকে কৈছে বাহিৰত বিহাৰ উড়িষা ঝাড়খণ্ড এইখিনিত যদি বিকে কৈছে তিনি হাজাৰ টকাত বিকে কৈছে আমাৰ নিমনগৰৰ পৰা কৈছে তিৰুৰ পৰা কয়লা ব্যৱসায় কৰে কৈছে তিৰুত কৈছে কয়লা ব্যৱসায় কৈছে বেছি হয় কৈছে তাত গৈ মই চাইছোঁ কয়লা বিজনেচটোত বহুত লাভ আছে ধৰ্মেশ্বৰ কোঁৱৰ ধৰক ইনামূল হক এনেকুৱা বহুত কিজন দামী দামী কৈছে মানুহ আছে যিকিজনে কৈছে আজি কয়লা বিজনেছ কৰি আছে কয়লা বিজনেছত বহুত লাভ আছে আমাৰ ঘৰৰ ওচৰ দুজনমান কৈছে কয়লা বিজনেছ কৰে কয়লা ব্যৱসায় কৰি তেওঁলোকে কৈছে গাড়ী লৈছে ঘৰ গৈছে ডাঙৰ বনাইছে তেওঁ কৈছে আগত গৈছে কয়লা বিজনেছ ব্যৱসায় নকৰা আগত কৈছে তেওঁ এখন দোকান আছিলে কৈছে কাপোৰৰ দোকান ইয়াৰ পাছত যেতিয়া আমাৰ তিৰুত কয়লা ওলালে গৈছে কয়লা ওলোৱাৰ পাছত অঁ কয়লা ওলোৱাৰ পাছত সেই কয়লাত গৈ কৈছে প্ৰথম অ কয়লা ওলাই গৈছে প্ৰথম প্ৰথম কৈছে ওলাই গৈছে কৈছে যিটো মছলেট কৈছে মাটিৰ লগত মিলি থাকে সেই মচলেটটো তেওঁ ব্যৱসায় কৰিছিলে আৰু মছলেটটো বিকি তেওঁ কৈছে অঁ লাভ হোৱাৰ পাছতহে কৈছে তেওঁ কয়লা আৰম্ভ কৰিলে কয়লাত তেওঁৰ লাভ হ'ল কয়লা বিজনেছটো এনেকুৱা এটা বিজনেছ যিটোত হয় কেতিয়াবা লাভো হ'ব নাইতো কেতিয়াবা লছো হ'ব কৈছে যোৱা কেইদিনমান আগত মই আৰু মোৰ মই এজনৰ লগত গৈছিলোঁ কয়লা চাবলে তেওঁ মোক গাড়ী এনেই লৈ গৈছিলে তেওঁ কৈছে কয়লাত মোৰ এইবাৰ বহুত লছ কয়লাত এইটো কাৰণে লষ্ট হৈ গ'ল কৈছে মাটিৰ তলৰ ভিতৰৰ বস্তু কোনো নেজানে কয়লা ওলাব নে নোলায় যেতিয়া কৈছে বকলেণ্ডত তেল ভৰোৱা হ'ল বকলেণ্ডত তেল ভৰোৱাৰ পাছত ওলাই চাইছে খান্দি চাই যে তেল নাই এই কয়লা নাই গোটেই মাতি গৈছে তেওঁ কৈছে দেৰ দুই লাখ টকা লছ হৈ গ'ল আজি কৈছে বহিঃ ৰাজ্যৰ পৰাও কৈছে উড়িষাৰ পৰা কৈছে কোম্পানী আহে অঁ তিৰুলে উড়িষাৰ পৰা আহি তেওঁলোকে কয়লা ব্যৱসায় কৰে আমাৰ ইয়াৰ কেইজনমান তাত কৈছে যোগালী কৰিব গৈছে কিছুমান কৈছে ভাত বনাবলে এজন কৈছে আমি ৰান্ধনী পঠিয়াইছোঁ ৰান্ধনীজনী কৈছে পোন্ধৰ হাজাৰ টকা দিয়ে মাহত সেই ৰান্ধনীজন অঁ ৰান্ধনীজনক মই লগ পাই সুধিছিলোঁ যে তেওঁলোকৰ কয়লা ওলালে নি তেওঁলোকে কৈছে কয়লটো এতিয়ালোকে ওলোৱা নাই তেওঁলোকৰ বহুত লছ হৈ আছে তেওঁলোকে কৈছে কয়লাৰ বিজনেছটো অঁ ব্যৱসায়টো এনেকুৱা হয় কৈছে সেইটো কাৰণে আমি কয়লা ব্যৱসায় কয়লা ব্যৱসায় কৰিব লাগে কিন্তু চবৰ কৈছে ভাগ্যত হ'বও পাৰে কৈছে নহ'বও পাৰে সেইকাৰণে আমি কয়লা বিজনেছ কয়লা বিজনেছৰ কথা আমি সবক সুধি ল'ব লাগে কলায়আনি কৈছে সেই কয়লাখিনি কৈছে ইটা ভাতাত দিয়া হয় ইটা ভাতাত কৈছে তেওঁলোকে কৈছে কয়লাটো কিনি লয় গৈছে আৰু ইটা ভাতাত কৈছে এতিয়া কৈছে খৰি ব্যৱসায় নকৰে কৈছে কৈছে কয়লাটোত কৈছে কৈছে কয়লাটো ভাতাত ভৰাই দিয়ে আৰু ইটা কৈছে কেঁচা ইটাটো কৈছে এই কয়লাৰ দ্বাৰা জ্বলাই পেলাই কৈছে বনি যায় কয়লা বনি যায় কয়লাৰ পৰা ইটা বনি যায় সেইটো কাৰণে আমি কয়লা বিজনেছ কৰিব লাগিব